মই বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ কাৰ্য কৰি সময়বোৰ উপভোগ কৰি ভাল পাওঁ ধৰি লওক বতৰৰ সৈতে জড়িত বিভিন্ন ধৰণৰ আমোদজনক কাম যেনে ক'বলৈ গ'লে গৰমৰ দিনত আম খোৱা বা কেঁচা আম কাটি নিমখ জলকীয়া আদিৰে চালাদ বনাই খোৱা তাৰোপৰি গৰমৰ বন্ধত আত্মীয় ঘৰলৈ যোৱা বা ককা আইতাৰ ঘৰ বা মামা মামীৰ ঘৰলৈ যোৱা ওচৰৰ নদ নদী তীৰ্থস্থানসমূহলৈ যোৱা তাৰোপৰি আজৰি সময় যেতিয়াই পাওঁ তেতিয়াই মই আমাৰ ঘৰৰ যিখন বাগিচা আছে তাৰ ফুলনি বাগিচা আছে তাত অলপ চোৱাচিতা কৰোঁ ফুলবোৰত পানী দিওঁ গোবৰ সাৰ দিওঁ গোবৰ সাৰ দিওঁ তাৰোপৰি এখন আমাৰ শাক পাচলিৰ বাগিচা আছে সেইখনতো আমি কিছুমান ঋতুৰ অনুযায়ী যিবোৰ শাক পাচলি খেতি কৰা হয় সেইবোৰ কৰিবলৈ চেষ্টা কৰোঁ ঠিক সেইদৰে শীত কালত যেতিয়া জুই কাষত বহি থাকোঁ সেই সময়ত জুইত আলু হওক বা কঁঠালৰ গুটি হওক বা কাঠ আলু হওক সেইবোৰ পুৰি খাই বৰ ভাল পাওঁ তাৰ সোৱাদটোৱেই বৰ আচৰিত ভাল লগা আৰু সেইবোৰ সঁচাকৈ অতিকৈ সুমধুৰ সময় বুলি ক'ব পাৰোঁ ইয়াৰোপৰি ঠাণ্ডা দিনত ৰ'দত বহি ফল মূল খোৱা চাহ খোৱা জলপান খোৱা তাৰোপৰি বগৰীৰ দিনত বগৰী ছিজনত যেতিয়া ঠাণ্ডাৰ সময়ত বগৰী লাগে বগৰীৰ তেতিয়া ৰ'দ দিলে বগৰী বোৰ খাৰ আৰু জলকীয়া ধনীয়া পাত আদি মিক্স কৰি পেলাই খুন্দি তাক আমি খাওঁ এই এনেেধৰণে বিভিন্ন ধৰণৰ কাৰ্য কৰি মই ঋতুভেদে সময়বোৰ উপভোগ কৰি ভাল পাওঁ